লিখাৰ সময়ত লিখাৰ সময়ত অনুপ্ৰাণিত আৰু মনোনিৱেশ থাকিবলৈ মই মই কিছুমান চৌপাশৰ কিছুমান পৰিৱেশক মই বিশেষভাৱে নিৰিক্ষণ কৰোঁ যাৰ পৰা মোৰ নতুন কিবা এটা চৰিত্ৰ নতুন কিবা এটা ঘটনা মই আহৰণ কৰিব পাৰোঁ নেকি সেই সেই মই চেষ্টা কৰোঁ আৰু যাতে আকৰ্ষণীয় ৰূপত মই পাঠকৰ আগত মই সেইটো প্ৰদৰ্শিত কৰিব পাৰোঁ সেইটো মই চেষ্টা কৰোঁ আৰু তাৰোপৰি মই মোৰ মোৰ এখন পাচলিৰ বাগান আছে আৰু এখন ফুলনি আছে মই মই যদি আমনিদায়ক হৈ পৰে মই লিখি একেৰাহে যেতিয়া মই লিখি থাকোঁ ত' মই তাত গৈ পেলাইও কিছুমান নতুন নতুন চিন্তা ধাৰা কিছুমান আহৰণ কৰিবলৈ চেষ্টা কৰোঁ মই নিয়মীয়া ডায়েৰি লিখোঁ মই দৈনন্দিন যিটো ডায়েৰি সেইখন লিখাৰ ওপৰিও মই কেতিয়াবা কিছুমান প্ৰবন্ধ বা কিছুমান গল্পত মই কেতিয়াবা কিছুমান বিশেষ বিশেষ ব্যক্তিৰ কিছুমান বাক্য মই যেতিয়া তাত লিখিবলৈ চেষ্টা কৰোঁ বা তাত যেতিয়া উঠাবলৈ চেষ্টা কৰোঁ কিন্তু হঠাৎ সেই সময়ত বাক্যটো মনত নাহিলে বা পাহৰি গ'লে মই সেই সেইডোখৰ জাগা মই ডায়েৰিত মই স্পেচিয়েলি লিখি থৈ দিওঁ আৰু মই অন্যান্য কিতাপ গ্ৰন্থ বা ইণ্টাৰ্নেটত মই চাৰ্ছ কৰি সেই সেইডোখৰ জাগা সেই বাক্য়শাৰী মই পাছত সেই প্ৰবন্ধটোত মই ফিলাপ কৰোঁ আৰু মই লিখিলে সাধাৰণতে অসমীয়া ভাষাত লিখোঁ মোৰ বেছিখিনি লিখনি মোৰ অসমীয়া ভাষাতে আছে কিন্তু তাৰোপৰি মই সৰু সুৰা দুই এটা ইংলিছ আৰু হিন্দীটো মই চেষ্টা কৰোঁ